অঁ ক'ত ক'ত যাবা পৰা যাব অঁ আৰু

অঁ আৰু

ও অঁ এই কি থাকা জেগা আছে ন অঁ অঁ অঁ অঁ অঁ অ অঁ গতিকে এনেই ওচৰৰত আমাৰ হেৰি ভৈৰৱকুণ্ডটো যাব পৰা যাব আৰু নহয় ভৈৰৱকুণ্ডটো আচ্ছা আচ্ছা যাই অঁ অঁ অঁ অঁ

পাৰি যায় অঁ অঁ ওৰাঙতো ৰাষ্ট্ৰীয় উদ্যানে অঁ অঁ অঁ এনে মানে চাব লাগে জাগা আৰু সেইবিলাক

আৰু ভৈৰৱকুণ্ডটো আৰু মানে প্ৰাকৃতিক সৌন্দৰ্যটো বেছি ভাল তাতে ভৈৰৱকুণ্ডত অঁ

অঁ অঁ

আৰুতো এই মানে কি কয় ডিচেম্বৰ লাষ্ট জানুৱাৰী ফাৰ্ষ্টত পিকনিকো যায় বহুত তাতে হেৰি পিকনিক যায় বহুত

আৰু অহা যোৱাতো ৰাস্তা ঘাটো খুব ভাল হৈছে এতিয়া ৰাস্তা ঘাটবিলাকক